অঁ কি কৰিছ ভালনে বহুদিনৰ মূৰত ফোন চোন এটা নকৰ মই হে কৰিব লাগে আৰু অঁ কি ভাল নহয় চবৰে ঘৰত ভাল ভাল আৰু হেৰি নহয় ঘৰতেনো কিমান সোমাই থাক ফুৰি আহোগৈ বৈ অঁ আজি যাবি পাছবেলা ফ্ৰী আছ যদি এই চুকাফা সমন্বয় ক্ষেত্ৰ নহ'লে ঠেঙাল মিউজিয়াম কোনোবা এটাত যাম আৰু অঁ অঁ আৰু কোনোবা তেন্তে লগৰবোৰক কণ্টেক্ট কৰি চাওঁ নেকি যদি তহঁতে যাৱ তেতিয়া যাম আৰু অঁ অঁ বহুতদিন লগো পোৱা নাই আমি ন সেইটোৱে আৰু হ'ব দে অঁ সিহঁতলে ফোন এটা কৰি চাবি আৰু দেই যদি যায় নাযায় আৰু মোৰ কনফাৰ্মটো কবি আৰু ঠিক আছে হ'ব দে